পজিটিভ এক্স্পেৰিয়েঞ্চৰ ক্ষেত্ৰত ক'বলৈ হ'লে সাজ পাৰৰ ক্ষেত্ৰত আমাৰ অসমীয়া নাৰীসকলে বিশেষকৈ মেখেলা চাদৰতকৈ বৰ্তমান সময়ত কুৰ্টিক বেছি প্ৰাধান্য দিয়াটো পৰিলক্ষিত হৈছে কিয়নো যিকোনো সাজ পাৰযোৰৰ আৰামদায়ক অৱস্থাৰ লগতে যিকোনো ক্ষেত্ৰত পৰিধান কৰিবলৈ সুবিধাজনক হয় বা বা যিকোনো ক্ষেত্ৰত অহা যোৱা কৰা বা অন্যান্য কাজ কাম পৰিচালনা কৰাৰ ক্ষেত্ৰত এই সাজযোৰ বিশেষকৈ সুবিধাজনক হয়